হয় গীত গোৱাৰ এটা স্মৰনীয় অভিজ্ঞতাৰ বিষয়ে যদি মোক ক'বলৈ কয় মই তেতিয়া ক'ব লাগিব যে এদিন হতাত হঠাতে এখন পাৰ্কত ওলাই গৈছিলোঁ পাৰ্কলৈ যাওঁতে তাতে বিভিন্ন সংগীতৰ চৰ্চা হৈ আছিলে আৰু মই তাক দূৰতে বহি পেলাই চাই আছিলোঁ যেতিয়া ভাল লাগিছিলে মই ক্ৰমান্বয়ে তাৰ সংগীত অনুষ্ঠানটোৰ ওচৰ চাপি গৈছিলোঁ আৰু তেতিয়াই তাৰ এজন লোকে মোক এটা গান গোৱাৰ সুযোগ দিছিলে আৰু মই সুযোগটো ভাল পাইছিলোঁ ভাল পাইছিলোঁ সুযোগটো ল'বলৈ বিচাৰিছিলোঁ আৰু লগে লগে মই গানটো গাবলৈ চেষ্টা কৰিছিলোঁ সেই গানটো গাই মই খুব আনন্দ লাভ কৰিছিলোঁ আৰু গানটো সুকলমে মই শেষ কৰিব পাৰিছিলোঁ আৰু লগতে তেওঁলোকে মই নভবাকৈয়ে কোনো ৰিহাৰ্ছল নোহোৱাকৈয়ে সেই গানটো লগে লগে তাল তাল হাৰমনিয়াম গীটাৰ তাবলা আদি তাতে সংগত কৰিছিলে আৰু কোনো তাল মিছ নোহোৱাকৈ কোনো তাল বেয়া নোহোৱাকৈ ভালদৰে মই গীতটো কৰিব পাৰিছিলোঁ এইটোৱে মোৰ এটা ডাঙৰ স্মৰণীয় অভিজ্ঞতা বুলি মই ক'ব লাগিব